গাড়ী এখন চলাই নতুন ঠাইলৈ যাবলৈ হ'লে আমি খুব সাৱধানে যাব লাগিব প্ৰথম কথা হ'ল আমি গাড়ীখনত গাড়ীখনৰ ছিটত বহুতেই আমি প্ৰথম ছিটবেল্টডাল বান্ধি ল'ব লাগিব আৰু মানে যিডখৰ জেগালৈ যাম সেই জেগাডখৰ বিষয়ে তেখেতলোকৰ যি আইন শৃংখলা আছে সেই সকলোখিনি আমি ধৰক অধ্যয়ন কৰি ল'ব লাগিব যাওঁতে খুব সৱধানে আৰু আমি গাড়ীখনত যাওঁতে কি কি বস্তুৰ প্ৰয়োজন বুলি আমি ভাবোঁ যেনে ধৰক পানী বটল কিবা দৰৱ জাতি এই সকলোখিনি বস্তু আমি গাড়ীখনত মানে কিবা একো অভাৱ নোহোৱাকৈ লৈ যাব লাগিব যাতে আমি ৰাস্তাত যাওঁতে একো অসুবিধাৰ সন্মুখীন নহওঁ সেই বিষয়ে আমি সদায় লক্ষ্য ৰাখিব লাগিব আৰু নতুন ঠাইডখৰলৈ যাওঁতে নতুন ঠাইডখৰ যি পৰিৱেশ বা যি তাৰ নিয়ম শৃংখলা সেই সকলোখিনি আমি ভাল ধৰণে অধ্যয়ন কৰি আমি সেই ঠাইত উপস্থিত হ'বগৈ লাগিব আৰু আমি এটা কথা সদায় লক্ষ্য ৰাখিব লাগিব কি গাড়ীখন চলাই যাওঁতে আমি মদ্যপান কৰি যোৱাটো একেবাৰে মানে ভুল কথা এই কথাটো আমি সদায় মানে গুৰুত্ব দিব লাগিব